মানে এটা বুলি ক'লে ভুল হ'ব তেওঁৰ প্ৰত্যেকটো গীতেই মই ভাল পাওঁ তাৰে মাজতে এটা মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানিবা হয় এই মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মই মানুহে মানুহৰ বাবে গীতটো খুবেই ভাল পাওঁ এই গীতটো সদায়ে গুণগুণাই ভাল পাওঁ আৰু মই গুণগুণাই থাকোঁও কাৰণ মানুহ যে মানুহৰ বাবে সেই কথাটো সকলোৱে যাতে বুজি পায় সেই সেইকাৰণে মই মানুহে মানুহৰ বাবে গীতটো মই গুণগুণাই যাওঁ মই প্ৰতি পলে পলে মানুহৰ মানু মানুহে মানুহৰ বাবে এই কথাটোৱেই সঁচা